মোৰ প্ৰিয় লেখকজনৰ হৈছে কৌশিক নন্দন বৰুৱা তেওঁৰ যদি মই গোটেই জীৱনটো কিতাপ পঢ়ি থাকিব লাগে পঢ়িব পাৰে পঢ়িব যদি পাৰোঁ মোৰ পঢ়িব পাৰিম মই কাৰণ তেওঁ মোক বহুত ভাল লাগে মোৰ তেওঁ যিবিলাক মানে যেনেধৰণে লিখে তেওঁৰ লিখাবোৰ তেওঁ জীৱনৰ লগত ৰিলেটেড কৰি লিখে আৰু বহুত ধুনীয়াকৈ লিখে মানে এইটো কাল্পনিক নহয় যেন একদম বাস্তৱিক ধৰণে লিখে তেওঁ কথাবিলাক বহুত ধুনীয়াকৈ লিখে আৰু আজিকালি দিনৰ লগত ৰিলেটেড কৰি লিখে তেওঁ বন্ধুত্বৰ লগত ৰিলেটেড কৰি লিখে তেওঁ ভালপোৱাৰ লগত ৰিলেটেড কৰি লিখে সকলো বস্তু বহুত ধুনীয়াকৈ মানে সহজ সৰল ভাষাত যিটো পতককৈ পঢ়ি বুজিব পাৰে আয়ত্ব কৰিব পাৰে মানুহে কি ক'ব বিচাৰিছে তেওঁ সকলো যাতে বুজি পায় সেনেধৰণে লিখে তেওঁ তো সেইকাৰ এইটো ভাল সেনেকৈ এনে তেওঁ পঢ়া তেওঁ কিছুমান কিতাপ তেওঁৰ কিতাপ আছে নিৰিবিলি আছে সৰাফুল আছে আৰু এই কিতাপ তেনেকুৱা বাৰু বহুত ধুনীয়া ভালপোৱাৰ মিনিং মানে ভালপোৱা অৰ্থ কি তেওঁ বহুত ধুনীয়াকৈ নিৰিবিলিখনত হয় নিৰিবিলিখনত হওক তেওঁ বহুত ধুনীয়াকৈ দিছে কেনেদৰে পাব পাৰি তো এই সকলো দিয়া আছে তেখেত তেওঁৰ শেহতীয়া কিতাপখন হৈছে নিৰিবিলি এটি নীৰৱ কাহিনী সৰাফুল